হেল্ল' নৱজিৎ গাড়ী ডাইভৰ ভাইটিজন হয়নে তোমালোকৰ মই গাড়ীখন ভাড়াত লম বুলি ভাবিছিলোঁ আমি এফালে ভ্ৰমণত যোৱা কথা আছিলে ভাড়াটো বাৰু কিমান ল'ব হ'ব পিছত তোমাৰ লগত কথা পাতিম